হয় কওকচোন অঁ আমি চাদৰ মেখেলা গোটেই ৰাখোঁ পাটৰ মুগা পাট নুনি আপোনাক বা কেনেকুৱা লাগে অঁ নুনি পাটৰ আপোনাক কিমান ৰেঞ্জৰ লাগে মানে কেনেকুৱা বিচাৰিছে কিমান দামৰ অৰিজিনেল নুনি পাটৰ আহিব অলপ দাম সাত ত্ৰিছশ আঠ ত্ৰিছশ চাৰিহেজাৰৰো আছে এ একেবাৰে দামৰ এইয়া হালধীয়া নীলা আপোনাক কোনটো ৰঙ এইটো ৰঙ আপোনাক ভাল লাগিব হালধীয়াযোৰ অঁ খুলি চাব পাৰে এইফালে আইনা আছে আপুনি যদি অলপ বেছিকে লয় চাৰি পাঁচ যোৰমান আমি ডিস্কাউণ্ট এটা দিব পাৰিম তথাপিও আপুনি আপুনি চাই লওকচোন কালাৰ কালাৰৰ ভেৰাইটি উলাই দেখুৱাই আছোঁ এইযোৰ চাব পাৰে এইযোৰো চাব পাৰে আছে আছে মই ল'ৰাজনক পঠিয়াই দিছোঁ আনিবলৈ আনি আছে তেওঁ অঁ সেইয়াও পাব অঁ অঁ ফুল কেনেকুৱা লাগে আকৌ মানে গুটনিয়া ফুল লাগিব নে অঁ অঁ অঁ এইযোৰ চাব পাৰে